হেল্ল' অ কওক অ মই ইয়াতে আছোঁ কওক ভাত পানী খাই বৈ এফালে যাবলৈ ওলাইছোঁ অ এই কেন্দ্ৰীয় ৰঙালী বিহু চলি আছে যে তালৈকে যাবলৈ ওলাইছোঁ আৰু অ হয় নেকি হু হু হু অ ভালেই কৰিলে দিয়ক ভাল সময়তে ফোন এটা কৰিলে পায় আমাৰ এই ডাঙৰজনী ছোৱালী মানে বৰ বিহুৱতী নাচিব তাকে এই নচোৱাবলৈ নিম বুলি ভাবিছোঁ তাকে এতিয়া ওলাইছোঁ আৰু যদি যায় আপোনালোকে যাব পাৰিব আৰু আমাৰ গাড়ীখনতে যদি যায় আপোনালোকে আমাৰ গাড়ীখনতে যাব পাৰিব আৰু

অ হ'ব আপোনালোকে ওলাই মেলি থাকিব আৰু হয় হয় হয় আপোনালোকে ওলাই থাকিব অ অ ওলাই থাকিব হয় হয় এতিয়া বিহু বতৰ যিহেতু বিহু পাৰিব পাৰিব পাৰিব আমাৰ অকল ফেমেলিটোহে যাম হয় হয় নাই নাই নাই ছোৱালীজনীক নচোৱাম আৰু আহিম আৰু অ হয় নেকি প্ৰ'গেম চোৱালৈ দেৰি হ'বগৈ নহয় যদি মানুহজনীয়ে কয় আৰু বোলে অকণমান চাওঁ